তিনিদিনৰ আগত মই হেডফোন এডাল কিনিছিলোঁ কিন্তু মই হেডফোনডাল যিমান ভাল হ'ব বুলি ভাবিছিলোঁ সিমান ভাল নহ'ল মই ভাবিছিলোঁ ভাল হ'ব বুলি কিন্তু ভাল নহ'ল হেডফোনডালৰ মানে চাউণ কুৱালিটীটো বহুত বহুত মানে ল' কুৱালিটীৰ বেচটোও নাই তাতে বেকগ্ৰাউণ নইজটোও আহি থাকে হেডফোনডালত আৰু হেডফোনডাল মানে ব্লুটোথ আছিলে ব্লুটোথটোৱেও ইমান ভালকৈ কাম নকৰে অলপ দূৰত গ'লে মানে ব্লুটোথ কানেকশ্যনটো নাইকিয়া হৈ যায় তাৰপৰা ব্লুটোথৰ মানে যিটো হেডফোনডালৰ বেটেৰী বেটেৰী পিকআপটো মানে খাচ নহয় আৰু বেটেৰী পিকআপ খাচ নহ'লে মানে লৈ ফুৰাটো অসুবিধা হয় মানে বেটেৰীটো সোনকালে ড্ৰেইণ হৈ যায় আৰু ইয়াত যিটো প্ৰাইজ ৰেটত প্ৰাইজত মানে মই এই হেডফোনডাল কিনিছিলোঁ সেইটো প্ৰাইজত মানে মই আৰু ভাল হেডফোন পালোঁ হয় ইয়াতকৈ সেইকাৰণতে মই হেডফোনডাল ব্যৱহাৰ কৰি বহুত মানে বেয়া পালোঁ